ডেংগু জ্বৰ বা মেলেৰিয়াৰ দৰে কিছুমান যেতিয়া মানুহৰ জীৱনত বা মানুহৰ এইবোৰ বেমাৰে আক্ৰমণ কৰে ন আক্ৰমণ কৰে তেতিয়া আমি এক্সুৱেলি সুস্থ হৈ থাকিবলে চিন্তা কৰিব লাগে নিজকে ভাল ভাল গৰম পানী খাব লাগে পৰিষ্কাৰ পানী খাব লাগে চাফা হৈ থাকিব লাগে

আৰু মহৰ পৰা বাছি থকাটোতো বহুতেই প্ৰয়োজন ন আমি এতিয়া য'তেই মন গ'ল টোপনি গ'ল শুই দিলো কৰিলোঁ তেনেকুৱা নহয় আৰু আঁঠুৱা মুচৰি তৰি কৰি শুৱ লাগে ভালকে আঠুৱা তৰি শুৱ লাগে আৰু ডাক্টৰে যিবিলাক ঔষধ পাতি দিয়ে সেইবোৰ নিয়মমতে খাই যাব লাগে যিবোৰ খাবলৈ মানা কৰে তাক নাখাব লাগে যিবোৰ খাব লাগে খাব লাগে সুস্থ খাদ্য খাব লাগে আৰু চাফ চিকুণতাটো মেইন আৰু বিশেষকে পানীৰ পৰা এইটো বস্তু বেছি প্ৰ'ব্লেম প্ৰ'ব্লেম হয় ওচৰৰ জেগাবিলাকো চাফ চিকুণ কৰি ৰাখিব লাগে যাতে মহ চহবিলাক তেনেকে নহয় যাতে মহ চহবিলাকে তাত কণী চণী পাৰি কৰি যাতে মহৰ সংখ্যাটো বৃদ্ধি নকৰে চব চাফ চিকুণ কৰি ৰাখিব লাগে ওচৰৰ পৰিৱেশটো পানী চানীবিলাকো চাফা কৰি খাব লাগে গৰম পানী খাব লাগে